অসমীয়া সংবাদ মাধ্যমত অসমীয়া ভাষাটো শুদ্ধকৈ ব্যৱহাৰ হয় বুলি মই নাভাবো বহু সময়ত মই পৰিলক্ষিত হৈছে মোৰ যে বাতৰি কাকতেই হওক বা মানে সাংবাদিক মাধ্যমৰ যিকোনো ক্ষেত্ৰতে হওক মানে টি ভি নিউজে হওক বা বাতৰি কাকতেই হওক দেখো মই কিছুমান শব্দ বাক্য কিছুমান ভুল থাকে কিছুমান শব্দ ভুল থাকে দেখো টিভি নিউজ বজাওঁতে সাংবাদিক কিছুমানৰ মই মোৰ পৰিলক্ষিত হয় মোৰ যে তেওঁলোকে শব্দটো শুদ্ধ উচ্চাৰণ কৰিব পৰা নাই বা মিডিয়াত কি হয় এতিয়া ধৰি লওঁক হৈ যোৱা স্বাধীনতা দিৱসৰ পূৰ্বে প্ৰশাসনিক ব্যৱস্থাত মানে কুকুৰ আনি এখন ফিল্ডত মানে য'ত স্বাধীনতা দিৱস উদযাপন কৰা হ'ব কুকুৰৰ জড়িয়তে মানে ফিল্ডখনত কিবা মানে কোনোবাই অপ্ৰীতিকৰ ঘটনা ঘটনা ঘটাবলৈ চেষ্টা কৰিছে নেকি সেই বিষয়ে মানে তেওঁলোকে তদন্ত কৰিবলৈ আনোঁতে কুকুৰ দেখি মিডিয়াই বা সাংবাদিকে তেওঁলোকে এনেকৈ কৰিলে স্বাধীনতা দিৱসৰ কুকুৰৰ গোন্ধ এইটো একচুয়েলি এইটো মানে বাক্য অলপ বেলেগ ধৰণৰ অৰ্থ হৈ যায় কুকুৰকেইটা আহিছিলে আচলতে ফিল্ডখন মানে পৰ্য্যবেক্ষণ কৰিবলৈ কিবা এটা তাত বেয়া হৈ আছে নেকি কোনোবাই বেয়া কৰিবলৈ লৈছে নেকি যিহেটো স্বাধীনতা দিৱসৰ উপলক্ষে নানা মানে কিছুমান বেয়া মানুহে মানে ভাল মানুহৰ ক্ষতি কৰিবৰ কাৰণে কিছুমান বেয়া বোমা বাৰুদ এই ধৰণৰ কিবা কৰাৰ মানে ভয়টো থাকে যিহেটো প্ৰশাসনৰ সেইটো আইনৰ সেইটো দায়িত্ব যিহেটো

ব্যৱহাৰ হ'ব লাগে বৰ্তমান সময়লৈকে কোনোবা খিনিত মানে শুদ্ধকৈ ভাষাটো ব্যৱহাৰ হোৱা দেখা নাযায় মোৰ মতামত এইখিনিয়েই